হেল্ল' অঁ এই আপোনালোকৰ নাম্বাৰটোলৈ আকৌ ফোন মাৰিলোঁ মই মানে কাজিৰঙালৈকে আহিব বিচাৰিছোঁ মই গুৱাহাটীতে আছোঁ মই এতিয়া কেনেকৈ গ'লে সুবিধা হ'ব বাৰু আচ্ছা ট্ৰেইনত গ'লে আচ্ছা ফৰকাটিঙত নামি দিম তাৰপিছত অঁ হয় টেম্পোত মই অঁ আচ্ছা আচ্ছা অঁ

অঁ এ এছ টি ছিত মই কাজিৰঙাৰ গাড়ী পাই যাম আচ্ছা আচ্ছা অঁ অঁ অঁ সেইখিনি নমা জেগাখিনি কি ক'ব আচ্ছা পাৰ্ক নেশ্যনেল পাৰ্কৰ গেটত ন

অঁ তাত মই ফোন কৰিলে আপোনালোকক পাই যাম অঁ অঁ মই মানে থাকিব লাগিব তাত তিনি চাৰিদিন হ'ব মোৰ আৰু আমি দুই তিনিজনমান গৈ আছোঁ অঁ ঠিক আছে বাৰু অঁ মই ট্ৰেইনত গৈ গোলাঘাটৰ ফৰকাটিঙত নামি দিম তাৰপৰা গোলাঘাটলৈকে আহি নগাঁও গাড়ীত গুচি আহিম না এ এছ টি চি হেৰিত অঁ বাকী খোৱা আৰু থকাটো আপোনালোকে কৰি দিব আমি আৰু

অঁ আৰু নেক্সট দিনা আমি ভিতৰৰ ফালে চাবলৈ যাম আচ্ছা আচ্ছা অঁ সেইবোৰ বন্ধ অঁ অঁ অঁ বন্দবস্ত কৰি ৰাখিব জীপবোৰ নহ'লে সময়ত আকৌ মানুহ এই হ'লে নেপাবও পাৰোঁ মানে ৰখিব থাকিবলৈ আৰু অসুবিধা হয় গতিকে আগতীয়াকৈ তেওঁলোককো বুকিং কৰি থৈ দিব আচ্ছা আচ্ছা ঠিক আছে অঁ হয় হয় ঠিক আছে বাইদেউ ঠিক আছে ধন্যবাদ